নমস্কাৰ বাইদেউ হয় মই মই তেজপুৰৰ পৰা কৈছিলোঁ প্ৰগতিয়ে হয় আপুনি এতিয়া ফ্ৰী আছেনে হয় মেম বাইদেউ হেৰি মোৰ কথা এটা সুধিব আছিলে মানে মই মোৰ মানে দুই তিনিদিনৰ পৰা অলপ পেটৰ বিষ হৈ আছে চ' সেইকাৰণে মানে কিবা মেডিচিন যদি ঔষধ চৌষধ আপুনি কিবা দিব পাৰে যদি হয় বাইদেউ মোৰ লেফ্ট চাইডে অঁ বাইদেউ মই অলপ মছলাজাতীয় খাই আছিলোঁ বাৰু অলপ মাছ মাংস খোৱা হৈ আছিলে মোৰ মানে দুই তিনিদিনৰ পৰা ত' তেতিয়াৰ পৰা অলপ মানে পেটটো মানে বিষায় বাৰু চাইডত হয় নেকি বাইদেউ ক'ত আছে মই গম পাব পাৰিম নেকি ঠাইটো হয় নেকি এইটো মানে কেতিয়া কেতিয়া খোলা থাকে বা চানডে অফ থাকে ন মেম কেইটাৰ পৰা চাই আপুনি এনেই হয় নেকি ঠিক আছে আপোনাৰ আৰু এনেই অঁ হয় হয় বাইদেউ হয় বাইদেউ আৰু এনেই হয় এনেই ফীজ কিমান লয় বা আপুনি চোৱাটো হয় আচ্ছা আৰু এই টেষ্টবোৰৰ টেষ্টবোৰৰ দামবোৰ কেনেকুৱা বা অলপ হয় হয়

হয় নেকি ঠিক আছে ঠিক আছে বাইদেউ মই আহি যাম দিয়ক ধন্যবাদ হয় ধন্যবাদ